অঁ বাইকৰ মডিফাইটো হৈছে এনেকুৱা কৈছে আজিকালি কৈছে কিছুমান পুৰণা বাইক কৈছে মডিফাই কৰে মডিফাই কৰিলে কৈছে বাইকখনৰ সুন্দৰ দেখায় আৰু কৈছে এই আগৰ পুৰণা যিবিলাক য়ামাহা বাইক আছিলে সেইবিলাকত মই কিছু কৈছে মেকানিকৰ কাম কৰোঁ সেই মেকানিকৰ কাম কৰি কৈছে মই গ্ৰেজত কাম কৰোঁ মডিফাই কৰোঁ বাইকবিলাক বাইকবিলাক মডিফাই কৰোঁতে কৈছে অঁ কৈছে পূৰা বডি খুলি দিয়া হয় বডি খুলি কৈছে আকৌ কৈছে নতুনকে প্ৰ'টিন মৰা হয় প্ৰ'টিন প্ৰথম কৈছে অঁ প্ৰ'টিন মৰা হয় প্ৰ'টিন মৰাৰ পিছত কৈছে পেইণ্ট কৰা কৈছে পেইণ্ট কৰি পেলায় কৈছে পূৰা কৈছে ছীছ মাৰে ছীছ মাৰি কৈছে পেইণ্ট মাৰে পেইণ্ট মৰাৰ পিছত কৈছে বাইকখন কৈছে চকাবিলাক যদি মডিফাই কৰিবলৈ কয় কোনোবা মালিকে সেই চকাখিনি কৈছে আমি মডিফাই কৰোঁ গৈছে নতুন চকা কিনি আনিব কওঁ তাৰ পাছত কৈছে ৰিং কৈছে আগৰ কৈছে ৰিংবিলাক বেলেগ আছিলে এতিয়া কৈছে এলোহিল লগাব বুলি কয় কৈছে এলোহিল লগাই দিওঁ এলোহিল লগাই দিলে কৈছে বাইকখন শুৱনি হৈ যাব আৰু লাইটবিলাক কৈছে মডিফাই কৰিব ক'লে কৈছে লাইটবিলাকো আমি মডিফাই কৰোঁ মডিফাই কৰাৰ পাছত কৈছে বাইকখনৰ ফগ লাইট লগাই দিওঁ ফগ লাইট লগাই দিলে কৈছে অঁ কুঁৱলি কৈছে এতিয়া ঠাণ্ডা ছিজনত কৈছে কুঁৱলি বহুত পৰে আৰু কুঁৱলি পৰিলে কৈছে পোহৰ নাহে সেইটো কাৰণে কৈছে ফগ লাইট লগাই দিওঁ ফগ লাইট লগালে বাইকৰ পোহৰটো কৈছে বহুত ধুনীয়া আহে কৈছে ৰাস্তা কৈছে ক্লিয়াৰ আহে কৈছে ৰাস্তা ক্লিয়াৰ হ'লে কৈছে বাইকখন চলাই কৈছে আৰাম লাগে কৈছে আৰু বাইকৰ কৈছে মডিফাই কৈছে আজিকালি প্ৰায় মানুহেই কৰিবলৈ ধৰিছে কৈছে আমাৰ অসমত কৈছে অ বহুত বহুত জাগাত কৈছে বহুত জেগাত বাইক মডিফাই কৰা ডিলাৰো আছে আৰু বাইকখিনি মডিফাই কৰোঁতে কিছুমান বাইক কৈছে পঁচিছ হোজাৰ লয় কিছুমান কৈছে ত্ৰিছ হেজাৰ লয় কিছুমান পঞ্চলিছ হেজাৰ লয় বাইকখন কৈছে চেহেৰাটো কৈছে যিমান পুৰণা মডেলৰ বাইক হয় যিমান কৈছে ষ্টাইলিছ মডিফাই কৰিব সিমানটা অনুপাতে দাম হ'ব কিছুমান কৈছে দছ হেজাৰ টকা হয় আমি কৈছে লাইট ফগ লাইট আমি দোকানত লগাওঁ এটা এটা ফগ লাইট কৈছে কিছুমান ফগ লাইটত আমি চাৰিশ টকা লওঁ কিছুমান ফগ লাইটত পাঁচশ টকা লওঁ এই পাঁচশ টকা ল'লে আমাৰ কৈছে ফাইদা হৈ গৈছে সেইটো কাৰণে বাইকবিলাকৰ লাইটবিলাক ফগ লাইট হ'ব লাগে ফগ লাইটৰ কৈছে লাইটটো পোহৰ বহুত দূৰলৈকে মাৰে লগত কিবা অসুবিধা গাড়ী আহি আছেনি নিয়ৰ কৈছে কুঁৱলিৰ নিয়ৰটো কাট খাই যায় কাট খাই গ'লে বাইকখনৰ কৈছে সুন্দৰকৈ চলি যায়